মই শাস্ত্ৰীয় সংগীত গাই বেছি ভাল পাওঁ কাৰণ মই এই বিষয়ে বিশেষ জ্ঞান লাভ কৰিছোঁ মোৰ শিক্ষাগুৰু দিব্যাজ্যোতি শইকীয়া বাইদেউৰপৰা হিন্দী ভাষা বা অসমীয়া ভাষা যিকোনো ভাষাৰ সংগীত বিশেষকৈ শাস্ত্ৰীয় সংগীত মই বেছি ভাল পাওঁ